বহুত

কিছুমান ধেমেলিয়াও আছে সেইবোৰো চাওঁ চাই লৈ মই সেইবোৰ পাওঁ মানে পাই লৈ মই

সেইবোৰৰ পৰা বহুত কথা শিকিবও পাৰোঁ জানিব পাৰোঁ

আজিকালি সিমানটোৱে

সিমানে আৰু